সৰ্বসাধাৰণতে আমাৰ গাঁৱত যিকোনো এটা খানা বা ন খাবলৈ হ'লে আমি মহিলাসকলে একগোট হৈ আঠুৱা নাইবা জাল জাকৈ চালনী লৈ মাছ ধৰোঁগৈ ব'ল বুলি যি ঘৰত খাব সিহঁতে ওচৰৰ মানুহখিনিক লগ ধৰে আৰু সেই সকলোৱে গৈ আমি মাছ মাছ পুঠি ধৰি আনো আৰু ভাল ধৰণে ভাতসাঁজ একেলগে খাম বুলি ভাবোঁ মহিলাসকলে সাধাৰণতে বহুত ধৰণৰে কাম কৰে আমি যে সেই মাছ ধৰিবলৈ গ'লোঁ আহি যে ঘৰত এনেই থাকিব পাৰিম সেয়া নহয় চ সকলো ধৰণৰে কাম আমি কৰিব ল'বলগীয়া হয় কাৰণ সেই খানাটো খাবলৈ হ'লে বিশেষভাৱে মাইকীখিনিয়ে যতন কৰিব লাগে আৰু সকলো সকলো মহিলাই এখন এখন ঘৰ চম্ভালিব লাগে মহিলা বুলি ক'লে ভুল হ'ব বাৰু আমাৰ বিয়া পতা বোৱাৰীসকলে বোৱাৰীসকলে সেই ঘৰৰ কামখিনি কৰিও সেই যিঘৰ মানুহে খাবলৈ মাতে সিহঁতৰ ঘৰত সহায় কৰিবলৈও যায় আৰু কাম কৰিবলৈও যায় বিশেষভাৱে কামবোৰ তেনেধৰণে আমি যদি পৰিপাতিকৈ কৰি যাওঁ তেতিয়া আমাৰ নিজৰে মনটো ভাল লাগে আৰু পৰিপাতি হ'লেও নিজৰ ভাল লাগে গতিকে এতিয়া ম মতা মানুহে আজিকালি দেখোঁ প্ৰায় কাম নকৰাকৈয়ে খাই যায় আৰু বাহিৰা বস্তু খোৱাত প্ৰায় মতা মানুহেই ব্যস্ত থাকে আৰু মহিলাসকলেই আনকি গেছ ল'ব যিসকলে নোৱাৰে তেখেতলোকে খৰিও কাটি আনিবলগা হয় সেইটো এতিয়া কি বুলি ক'লে ভাল হ'ব আমি ভাবিবই নোৱাৰোঁ কাৰণ মতা মানুহক কিছু ক্ষেত্ৰত নিন্দা কৰিবও লগীয়াও হয় কিছুমান ক্ষেত্ৰত ভালো পাবলগীয়া হয় গতিকে সেইটো আমাৰ মহিলাসকলক বিশেষ পানিছমেণ্ট দিয়ে বুলি ভাবোঁ পুৰুষসকলে আৰু মহিলাসকলে মাছ ধৰাৰ বাবে সাগৰলৈ যাবলৈ নোৱাৰে কাৰণ আমি ভাৰতবৰ্ষত যিকেইখন সাগৰ আছে আমি সাগৰলৈ মাছ ধৰাৰ বাদেও গাঁৱে ফুৰি পোৱা নাই কিছুমানসকলেতো ট্ৰেইনতে গৈ পোৱা নাই সেইকাৰণে আমি আৰু মাছ মৰা কিছুমান কৌশল আছে আমি ইয়াত বিল খাল নদী জান জুৰিবিলাকতহে মাছ মাৰিব পাৰোঁ বাকীবিলাকত নোৱাৰোঁ সেইকাৰণে আমি সাগৰতো বাদেই সেইবোৰ সপোন দেখাৰ নিচিনা কথা সেইকাৰণে আমাৰ মহিলাসকলে সৰ্বসাধাৰণতে আমাৰ অসমৰ মহিলাসকলে সাগৰলৈ যাব নোৱাৰে আৰু কোনো দিন নেযায়ো সেই বুলিয়ে মই ভাবোঁ আৰু